অসমীয়া ভাষাটোৱে অঞ্চলটোৰ আন ভাষাৰ বিকাশত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে অসমীয়া ভাষাটো হৈছে আমাৰ নিজৰ ভাষা যেতিয়া আমি আমাৰ নিজৰ ভাষাটো ভালদৰে ক'ব লিখিব পঢ়িব পাৰিম তেতিয়া সেই বস্তুইটোৱে আমাক আন এটা ভাষা শিকাৰ পথটো মুকলি কৰি দিয়ে যেতিয়া আমি নিজৰ ভাষাৰে কথা পাতিব পাৰিম আৰু নিজৰ ভাষাৰে ভাবিব পাৰিম তেতিয়া আমি অন্য এটা ভাষা আয়ত্ব কৰিব পাৰিম প্ৰথমতে কিবা এটা কথা আমাৰ নিজৰ ভাষাৰে কৈ সেইটো ট্ৰাঞ্চলেট কৰি আমি বেলেগ ভাষালৈ নিব পাৰিম আৰু তেনেকৈ আমি একেলগে বহুতো ভাষা শিকিব পাৰিম আৰু তেনেকৈ অসমীয়া ভাষাটোৱে অঞ্চলটোৰ আন আন ভাষা শিকাত বিকাশৰ ক্ষেত্ৰত প্ৰভাৱ পেলাইছে তাৰে এটা উদাহৰণ আমি বিদ্যালয়সমূহত দেখা পাওঁ প্ৰথমতে যেতিয়া প্ৰাথমিক বিদ্যা আৰম্ভ হয় প্ৰথমতে অসমীয়া ভাষাতে সকলোৱে শিকে আৰু পঢ়া শুনা শিকি থকাৰ পিছত তিনি চাৰি বছৰমান পিছত তেতিয়া ইংৰাজী ভাষাটোও আৰু বা হিন্দী ভাষাটোও অনা হয় তেতিয়া তেতিয়া শিক্ষাৰ্থীসকলে অসমীয়া ভাষাটোৰ মাধ্যমতে ইংৰাজী ভাষা বা হিন্দী ভাষাটো শিকে সেইদৰে সেইবাবে ক'ব পাৰি যে অসমীয়া ভাষাটোৱে অঞ্চলটোৰ আন ভাষাৰ বিকাশত প্ৰভাৱ পেলাইছে